মই প্ৰেৰণা শইকীয়াই কৈছিলোঁ মই আচলতে আজি সন্ধিয়া এটা অৰ্ডাৰ দিছিলোঁ এই ব্ৰহ্মাপুত্ৰ ক্লাউদ ৰেষ্টুৰেণ্টখনৰ পৰা দিছিলোঁ অৰ্ডাৰটো অঁ মই মানে কিবা বিশেষ কাৰণত ওলাই আহিবলগীয়া হ'ল কাৰণে মই অৰ্ডাৰটো কেঞ্চেল কৰিলোঁ আৰু যিহেতু মই অলৰেডি অৰ্ডাৰটোৰ কাৰণে মই পইচা দি দিলোঁ তাতে গতিকে মানে টকাখিনি ঘুৰাই কিবা পাম নিকি মই অলৰেদি তাতে ৰিফাণ্ডৰ কাৰণে মই বিচাৰিছিলোঁ আৰু তাতে মোক ৰিপ্লাই লগে লগে মই পোৱা নাই বা মোৰ মেইলতো মই একো পোৱা নাই সেই গতিকেহে মই আপোনালোকক কল কৰি চালোঁ হয় মোক কাইণ্ডলি এটা মেইল পঠাই দিবচোন আৰু কিমান দিনৰ ভিতৰত মানে কিমান বিজনেছ দেইজৰ ভিতৰত মই বস্তুটো ঘুৰাই পাম আপোনালোকে কাইণ্ডলি মোক জনাই দিব